হেল্লো দীপক ক'ত আছা অঁ সোনকালে আহাঁ তুমি মোৰ ট্ৰেইন আছে দি ট্ৰেইনত নাপামগৈ নহয় তুমি সোনকালে মোক লৈ যোৱাঁহি মানে পিক আপ কৰি ইয়াৰ পৰা থৈ আহাঁ টাইমটো বেছি হৈ গৈছেগৈ গৈছোঁ গৈছোঁ ৰ'বা নাই তুমি যিমান পাৰা সোনকালে আহাঁ কোনোবা শ্ৱৰ্টকাট দি হ'লেও আহাঁ তাৰমানে টাইমটো মেপ আপ নহ'লে মোৰ পিছত দিগদাৰ হ'ব সাতটা বিছত ট্ৰেইন আছে তুমি দেৰি নকৰিবা আৰু দেই সোনকালে আহাঁ মোৰ গাড়ীয়ে গাড়ীত তুমি যেনে তেনে থৈ আহাঁগৈ টাইম নহয় নি টাইম নহ'লে মই ট্ৰেইন ফেইল হ'ব ট্ৰেইন ফেইল হ'লে মোৰ আকৌ আজি থাকিব তোমাক সেইকাৰণে আগতে মই বুক কৰিছিলোঁ তুমি পাৰিম বুলি ক'লা কয় কাৰণেহে তোমাক ক'লোঁ নহ'লে মই তোমাক নক'লোহেঁতেন নহয় ঠিক আছে তুমি আহাঁ মই ৰেডী আছোঁ মই ঘৰৰ মুখতে ৰেডী আছোঁ মানে একদম ট্ৰেইনৰ টাইমটো তুমি জানাইতো মই ক'লোঁ আৰু কিমান দেৰি হ'ব দহ পোন্ধৰ মিনিটত তুমি পোৱাহি ঠিক আছে মই শ্ৱৰ্টকাট মাৰি হ'লেও সোনকালে গৈছোঁ